হয় আমাৰ ওচৰতে এখন এটা ধুনীয়া ভাল লগা মন্দিৰ আছে মানে ওচৰতে মানে সোণাৰী নদীখন বৈ গৈছে ন সোণাৰী নদীৰ পাৰতে এটা শিৱ শিৱ শংকৰৰ এটা মন্দিৰ আছে গতিকে সেই মন্দিৰটো এই যোৱা কেইবছৰমান আগত চৰকাৰে ইমান ধুনীয়াকৈ মানে বনাই দিছে বহুয় চাবলগীয়া হয় বহুত আগত তেনেকুৱা অৱস্থা ইমান নাছিলে মন্দিৰটো তেনেকৈ বাঁহেৰে বনাই থৈ দিয়া আছিল কিন্ত এতিয়া ইমান ধুনীয়াকৈ বনাই দিছে মন্দিৰটো এতিয়া চাবলৈ বহুত ভাল লগা হৈ গ'ল লগতে সোণাৰীৰ ওপৰৰ যিখন দলংখন আগৰ যেনেকুৱা আছিলে কাঠৰ দলং এতিয়া সেইখন নতুনকৈ মানে বনাই দিলে দলংখন পকা দলং কৰিলে ন গতিকে গোটেই পৰিৱেশটো মানে বহুত চাবলগীয়া হয় মই ভাবোঁ যদি আৰু অলপ যদি চেষ্টা কৰে চৰকাৰে হওঁক আমাৰ স্থানীয় মানুহে হওঁক যদি ধুনীয়া ফুল চুল ৰুই কৰি যদি গোটেই চাফ চিকুণতা কৰি ৰাখে মই ভাবোঁ তাতো মানে পৰ্যটন কেন্দ্ৰ মানে এটা কৰিব পৰা যায় মানুহবিলাক চাব আহিব কাৰণ সেই মন্দিৰটো বহুত বহুত ঐতি বহুত ঐতিৰ্য্য মন্দিৰ হয় এইটো সোণাৰী এইটো মানে সোণাৰী পাৰৰ মানে সোণাৰী সোণাৰী নদীৰ পাৰৰ যিটো শিৱ মন্দিৰ বহুত মানে পুৰণা মন্দিৰ হয় আৰু যেতিয়া মানে শিৱৰাতি হয় ন তেতিয়া মানে তাত বহুতো মানে দূৰৰ পৰা মানুহ আহে তাত প্ৰাৰ্থনা কৰিবলৈ কাৰণে সেৱা কৰিবলৈ কাৰণে আৰু তাত কেতিয়াবা কেতিয়াবা মানে প্ৰতি বছৰে হয় আৰু প্ৰতি বছৰে এখন এখন মানে যজ্ঞ পতা হয় তাত সাতদিনৰ কাৰণে তাত যজ্ঞ পতা হয় গতিকে তাত বহুত মানুহৰ সমাগম ঘটে তেনেকৈ আৰু তাৰ ওচৰতে বৰদোৱা আছে যিখন মহাপুৰুষ শংকৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হয় তাত আগৰ আগৰ তুলনাত এতিয়া বৰ্তমান বৰদোৱাখনে বহুত উন্নত হ'ল তাত চাফ চিকুণতা বাঢ়িলে তাতে গতিকে পৰ্যটনৰ মানে আকৰ্ষণৰ কেন্দ্ৰস্থল কেন্দ্ৰস্থল হৈ পৰিছে বৰ্তমান গতিকে বহুত ভাল লাগে তাত তাৰ পিছত আকৌ আপোনাৰ নগাঁৱৰ এইপিনে ওচৰতে আছে আপোনাৰ মহামৃত্যুঞ্জয় মন্দিৰ গোটেই ইণ্ডিয়াৰ ভিতৰত এটা ডাঙৰ শিৱলিংগ হয় গতিকে তাতো মানে বাতৰিত পাইছে আপোনালোকে হয়তো কিমান ডাঙৰ ডাঙৰ মন্দিৰ তাত কিমান মানুহ আহিছে গতিকে সেইবিলাকো আমাৰ পৰ্যটন কেন্দ্ৰই হয় তেনেকৈ বহুতো পৰ্যটন কেন্দ্ৰ আছে আপোনাৰ ভাবি লওক আমাৰ ওচৰৰ এইখিনিত টোত মানে দক্ষিণপাট নামৰ জেগা অকণ আছে তাত আপোনাৰ কালিকা থান আছে সেই কালিকা থানখন এখন পৰ্যটন কেন্দ্ৰ হ'ব পাৰে এখন পথাৰৰ মাজত সেই মন্দিৰটো আছে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰ ভৰা যদি চৰকাৰে যদি সেইবোৰ যদি চকু কাণ দিয়ে তাৰপিছত আপোনাৰ তাত যদি অলপ যদি ভালকৈ মেৰামতি কৰে অলপ ভালকৈ যদি বনাই কৰে মন্দিৰ চন্দিৰবোৰ গতিকে সকলোৰে আকৰ্ষণীয় স্থান হৈ পৰিব তাত আৰু মানে পৰ্যটনৰ বৃদ্ধি হ'ব মই জনাত গতিকে তেনেকুৱা আৰু বহুতো হয়তো আছে কিছুমান জেগা যিবোৰ না চৰকাৰৰ চকুত লাগিছে না আমাৰ জনসাধাৰনৰ চকুত লাগিছে যদি সেইবোৰ ভালদৰে চোৱা চিতা কৰে তেতিয়াহ'লে ওচৰে পাঁজৰে আমাৰ বহুতো মানে পৰ্যটনস্থলী বা পৰ্যটন মানে কেন্দ্ৰ ওলাব বুলি আমি ক'ব পাৰোঁ